হেল্ল' দাদা আপুনি ক'ত আছে মই আপোনাক দেখা পোৱা নাই মই আমোলাপট্টি চাৰিআালি থানাখনৰ ওচৰতে ৰৈ আছোঁ মই কিন্তু আপোনাক দেখা নাই আপুনি এই থানাখনৰ ওচৰলৈ আহিলে ভাল হয়